ন লাখ সাত হাজাৰ আঠ লাখ পচপন্ন হাজাৰ এশ পাঁচ লাখ দহ হাজাৰ চাৰি লাখ তিনি হাজাৰ ন লাখ পঞ্চল্লিচ হাজাৰ চাৰিশ